মই তাঁত বওঁ তাঁত বৈ বহুত কাপোৰ বৈছোঁ লগতে বিকিছোঁও গামোচা চাদৰ মেখেলা দোকানত দিছোঁ দোকান বুকিং কৰি লৈ তাৰপৰা গাঁৱৰ মানুহেও নিবলে আহে বহুতে যেতিয়া বিহু প্ৰ'গ্ৰেম হয় গামোচা নিবলৈ আহে বহুতো বিহু প্ৰ'গ্ৰেমত ফাংচনত মই দিওঁ গামোচা বৈ নাও গাঁৱৰ মানুহে চাদৰ নিবলে আহে বহুতো বিকিছোঁ মই চাদৰ মেখেলা যাক যেনেকে লাগে যোৰ কাপোৰ বৈছোঁ ফুল কৰিছোঁ ফুল কৰি আকৌ ক'ৰবাত নামঘৰত চেলেং চাদৰ ৰিহা এইবিলাক বৈছোঁ বৈ বিকি বহুত মানে বিক্ৰী কৰিছোঁ

পঢ়াত কিতাপ পত্ৰ যি লাগে তাকে কিনি দিব পাৰিছোঁ মোৰ উপাৰ্জনৰ পৰাই তাতে আকৌ কোনোবাই বিচাৰিলে ব'বলৈ দিলে বৈ আধা নিজৰ কাৰণে আধা তেওঁৰ কাৰণে সম্পূৰ্ণ দুভাগ কৰি তেনেকৈয়ে লওঁ নহ'লে কেতিয়াবা পইচা পাতি নাথাকিলে বেলেগে বোৱা সেয়া পইচা লওঁ নহ'লে সমানে দুভাগ কৰোঁ আৰু লগতে মানে মিটিঙত যদি কোনোবাই কয় বোলে গামোচা ইমানখন লাগে ইমান জোখৰ মতে সূতা দিয়ে সূতা সূতা জোখ লৈ সমানে মই দুভাগ কৰি এভাগ দিওঁ তা কেতিয়াবা পইচা লওঁ এনেকে ইমানখন গামোচা লাগিব আৰু তাৰ জোখত কিমান লাগিব সেনেকে কৈ সম্পূ সম্পূৰ্ণৰূপে লওঁ কিমান মানে কম এতিয়া গামোচা বিকিলে কিমান পাওঁ ডাঙৰ ফুল লগাত বেছি পইচাটো যদি দুইটা ছাইডে গামোচা কৰোঁ ফুল সেয়াত সেইখন গামোচা দামটো বেছি হয় যদি ফুলটো অকণমান সৰু হয় এতিয়া সেইখন গামোচাৰ ফুলটো সৰু হ'ব ফুলটো সৰু হ'ব নহয় সেই ফুলটো সৰু যিটো মানে হাতৰ জোখত দিওঁ আমি কিমানটা কাঠি লাগে সেই কাঠিটোৰ জোখত যদি বেছি কাঠি হয়

এতিয়া আকৌ কোনোবাই বোৱা যদি ফুল লগা কাপোৰ ব'বলৈ দিয়ে সেই ফুল লগা কাপোৰৰ দামটোও বেছি

এইটো এইখন হেৰি সূতা গামোচা লাগে সিজোৱা সূতা সূতা সিজাব লাগে সিজাই ৰ'দত দি আকৌ লেটাই লেটিয়াই চেৰে চেৰেকী লৈ চেৰেকীত ভৰাই লেটাই লেটিয়াব লাগে নকৰোঁ সেনেকুৱা নকৰোঁ ক'লেও হয় তথাপিতো মানে

ৰ'দত দুফালে দুডাল ডাং দি ফিট কৰি ৰ'দত শুকুৱাব লাগে সেনেকে ৰ'দত শুকুৱাই ৰ'দত শুক শুকুৱাই যেতিয়া পূৰা শুকাব নহয় তাৰপিছত ববিনত লেটিয়াব লাগে

এতিয়াও কৈ আছে বহুতে তেনেকে দিব লাগে তেনেকে দিব লাগে তাৰপৰা যেতিয়া কোনোবাই নতুনকৈ

বাহঁতে শিকিছিলে বাহঁতৰ পৰাই শিকিলোঁ শিকি যেতিয়া বাহঁতে তাঁত বৈ থাকে তেতিয়া মোৰ ইমানেই ভাল লাগে মানে মোৰো বওঁ বওঁ লাগে বৈ থাকোঁ কেতিয়াবা যেতিয়া সূতা ছিগে নহয় সূতা ছিগিলে সূতা যোৰাব নাজানো বা মনে মনে লোক থৈ দিওঁ আৰু তাৰপিছত কওঁ বাহঁতে আহিলে মানে সূতা ছিগি আছে দেই কৈ দিওঁ আৰু নহ'লে যদি মই নকওঁ সেনেকে বৈ দিব নাচো নোচোৱাকে যদি বৈ দিয়ে তাতখনতো বেয়া হৈ যাব সেইকাৰণে কৈ দিওঁ আৰু সূতা চিগি আছে বুলি তেতিয়া অকণমান গালি খাওঁ আৰু নবলে ক'লে আৰু বৈ দিওঁ সেইটো কাৰণে গালি দিয়ে আৰু নব'লেওতো নহ'ব শিকিবলৈ মন যায় ন কোনোবাই কিবা এটা কৰা দেখিলে নতুনকে শিকিবলে মন যায় সেই শিকি মেলি কৰি থাকোঁ আৰু

প্ৰ'গ্ৰেম পাতিলে ফাংচনত

অকণমান কাৰোবাক পিন্ধাবলৈ গামোচাখনতো অকণমান দীঘল লাগিবই সেইকাৰণে অকণমান দীঘলকে দিওঁ সেইটো সেইখিনি গামোচা আৰু যেতিয়া প্ৰদৰ্শনী সজাবৰ কাৰণে লাগে সেইকেইখনটো অকণমান ছুটি হ'লেই হৈ যায় সেইটো কাৰণে অকণমান চুটিকে বৈ দিওঁ সেইটো ডিজাইনত অকণমানে প্ৰদৰ্শনীৰ কাৰণে ডিঙিত পিন্ধা নহয় ডিঙিত পিন্ধা গামোচাখন অকণমান দীঘল লাগে নহ'লে চুটি হ'লে অকণমান ইমান ভাল নেদেখে মানে সেইটো কাৰণে অকণমান সেইকিখন দীঘলকে দিওঁ

চেলেং চালৰ নামঘৰৰ কাৰণে নামঘৰত এতিয়া ভাগত পাতিবৰ কাৰণে কেতিয়াবা ভকতক দিবৰ কাৰণে ভাগত পঢ়াৰ সময়ত যেতিয়া এজন ভকতে ভাগত বহিবলৈ লয় এখন চেলেং এখন গামোচা লাগে সেইকাৰণে নামঘৰত যেতিয়া ভাগত পাতিবলৈ হয় তেতিয়া গামোচা বৈ দিব লাগে বোৱা গামোচা লাগে আমাৰতো নামঘৰত বা বিহু প্ৰ'গ্ৰেমত কিনা গামোচা

সেইটো কাৰণে কৰি ভাল পাওঁ মই এতিয়াও বহুত ব'বলে মন যায় কিন্তু মোৰ এতিয়া অকণমান কেঁচুৱা এটা আছে সেইটো কাৰণে তাৰ কাৰণে অকণমান দিগদাৰ হয় আৰু তাঁত ব'বলে মাহঁতো কামত ব্যস্ত থাকে মানুহজনো কামলে যায় সেইটো কাৰণে তাক মানে ধৰিবলে মানুহ নাথাকে যে সেইটো কাৰণে অকণমান ব'বলে আৰু এবছৰ এবছৰ নালাগে অকণমান সোনকালে তাক মানে অকণমান জনা হ'লে আৰু তাঁত ব'ব পাৰিম এতিয়া বহুতো বওঁ বওঁ লাগিয়ে থাকে বহুতে কয় মোক গামোচা লাগে চাদৰ লাগে কোনোবাই কয় মোক কাপোৰ লাগে বৈ দিব লাগে কোনোবা দোকানে কয় দোকানীয়ে কয় গামোচা বৈছেনে মই কওঁ বৈ দিম এতিয়াও মই নোবোৱাকে থকা নাই নিজে নবলেও মই আনক সূতা দিওঁ নিজে ব'ব নোৱাৰোঁ যেতিয়া আনক সূতা দি দি গামোচা এতিয়াও দোকানত দি আছোঁ কিন্তু মোক কয়

সেইটো কাৰণে মানে অকণমান ভাল নালাগে আৰু লোকৰবিলাক নিজে বোৱা নিচিনা কেতিয়াও নহয় সেইটো কাৰণে মই নিজেই ব'বলে বহুত মন আছে ল'ৰাটো কেতিয়াকে অকণমান ভালকে তাৰ মানে অকণমান জনা হোৱালৈকে আৰু তেতিয়ালৈকে ভালকে পাৰিম এতিয়া মই সূতা আনি থৈ দিছোঁ লগাম লগাম বুলি তাঁতৰশালৰ শালৰ কাৰণে এতিয়া মোৰ নিজৰ তাঁতৰশাল নাই বাৰু মই লোকৰ তাঁতৰশালতেই লগাওঁ এতিয়া মোৰ তাঁতৰ শালো বেয়া হৈ আছে সেইটো কাৰণেও প্ৰ'ব্লেম হৈছে বাৰু এতিয়া মই তাঁতৰ শাল যোৰ বনাব পাৰিলে মই নিজে অকণমান ভালকে ব'ব পাৰিম লোকৰ তাতো শাল আনিলে এতিয়া বেলেগকো দিব লাগে যাৰ পৰা আনো তাকো দিব লাগে সেইটো কাৰণে এতিয়া নিজৰ এযোৰ হোৱা হ'লে ভাল আছিলে সেইযোৰ কৰি ল'ম এতিয়া মই অকণমান মানে পইচাও দৰকাৰ সেইটো কাৰণে কৰিব পৰা নাই এতিয়া এযোৰ তাঁতশাল বনাবলে হ'লে পাঁচশ চাৰে পাঁচশ লাগে তা বাকী যঁতৰ লাগে চেৰেকী লাগে লেটাই লাগে শলি কাঠি বহুত বস্তুৱে লাগে দোৰপতি

এতিয়া কৰিম বুলি আশা কৰি আছোঁ আশাটো সম্পূৰ কৰিহে আহিম মানে আশা কেতিয়াও নিৰাশা হ'বলে নিদিওঁ কৰিম বুলি কৈছোঁ যেতিয়া কৰিমেই আৰু সৰুৰে পৰা কৰি আহিছোঁ যিটো কৰিম বুলি কওঁ সেইটো কৰিমেই আৰু নকৰাকে কেতিয়াও নাথাকো যেতিয়া শৰীৰত শক্তি আছে দুখ নিজৰ দুখন হাত আছে যেতিয়া

গাড়ী মটৰৰ কাৰণে টাউনত দোকান হ'বগে আৰু যেতিয়া টাউনত ল'ম যেতিয়া ল'ৰা ইস্কুলত দিম ল'ৰাকৈ ইস্কুললে লৈ যাম তেতিয়া মানে লগতে মই নিজেও যাব পাৰিম তাৰ লগত এতিয়া তাক স্কুলত দি মই দোকান চলাব পাৰিম মানুহজন যেতিয়া কামলৈ যাব সদায়তো মানুহজন বাহিৰত থাকে বাৰু সদায়তো তেওঁ বাহিৰত থাকি ইনকম কৰিব নোৱাৰে ল'ৰা ডাঙৰ হ'লে ঘৰলৈ এদিন নহয় এদিন আহিবই লাগিব সেইটো কাৰণে মই দোকান এখন খোলাৰ আশা কৰি আছোঁ

অকণমান খেলিবলৈ সময় উলিয়াবও পাৰিম মানুহজন যেতিয়া কামৰ পৰা আহিব এজন দোকানত থাকিলে এজন ঘৰত ল'ৰাৰ লগত আইতাক আছে তথাপিতো মানে নিজৰ মাক দেউতাকৰ দৰে কেতিয়াও নাথাকে আইতাকৰ লগত অকণমান সময় খেলিব বাকী সময়খন মাক মাক দেউতাককেটো বিছাৰে সেইটো কাৰণে ল'ৰাটোক অকলে এৰিব নোৱাৰি তেতিয়া দোকানখন বোৱা বোৱা কটাও কৰিব পাৰিম বোৱা কটা কৰাৰ পিছত যেতিয়া সম্পূৰ্ণ মই আশা কৰি আছোঁ এখন তাঁতৰ শাল আনিবৰ বাবে সেই তাঁতৰ শালখন আনিলে মোৰ দোকান সম্পূৰ্ণ হ'ব বুলি ভাবি লৈছোঁ এতিয়া কিন্তু সেয়ে জেগালৈ যাব পৰা নাই তাঁতশালখন আনিবলে সেই তাঁতশালযোৰ আনিবলৈ হ'লেও অকণমান কষ্ট কৰিব লাগিব সেই কষ্ট সফল হ'বলে হ'লে অকণমান পইচাও লাগিব

পাব ইয়াত তেতিয়া নিজৰ নামত কিমান আশা কৰি আছোঁ এখন দোকান খোলা বোৱা কাপোৰৰ সেই বোৱা কাপোৰবোৰ

দোকানখন খুলি ল'লে চবেইতো গম পাব ইয়াত বোৱা কাপোৰৰ দোকান এখন আছে এতিয়া চলিবও ভালকে মই ধুনীয়াকে চলাই নিম বুলি ভাবিছোঁ দোকানখন যদি আৰু ভগৱানে ভালে কুশলে ৰাখে দোকানখন চলিব লগতে আৰু বেলেগ ধৰণৰ মিচিং কাপোৰ বম বুলি ভাবিছোঁ

সাহস কৰিম আনৰ পৰা শিকিবলৈ চেষ্টা কৰিম যিবোৰ নাজানো আৰু জানি জনাবোৰতো বমেই আৰু লগত মই জানো যেতিয়া আনকো

সেইবাবে মই এতিয়া বহুতে কৈ আছে মোৰ ওচৰত শিকিম বুলি বহুত ধৰণৰ ফুল যেনেকুৱা ডিজাইনৰ লাগে কাপোৰ ব'বলৈ কোনোবাই তাঁত ব'ব নাজানে কোনোবাই ফুল কৰিব নাজানে কোনোবাই তাঁতৰ বাতি কৰিব নাজানে সেইবিলাক লগত মানে মোৰ লগত শিকিবলে অহা কথা আছে

মোৰ মই নোৱাৰিব পাৰোঁ সিহঁতক শিকাব কিন্তু পাৰোঁ এতিয়া মই ব'বলে সময় নাপাব পাৰোঁ সিহঁতক ব'বলে শিকাই দিব পাৰোঁ সিহঁতে যদি বৈ থাকে নিজৰ নিজৰ শালত

এযোৰ সূতাত এযোৰ এযোৰ সূতা থাকে এযোৰ সূতাত বান্ধিব লাগিব এটা কাঠি এডাল সূতাই তৈ মানে এযোৰ এটা ৰাছৰ কাঠিত দুডাল সূতা থাকে সেই দুডাল সূতাত এডাল সূতাই বান্ধি ওপৰৰ ফুলৰ সূতা এডালত বান্ধিব লাগিব তেতিয়াহে মানে বান্ধাও নিয়ম আছে প্ৰথম প্ৰথম মাজৰ পৰা বান্ধিব লাগিব মাজৰ পৰা বান্ধিলে মানে কি হয় বস্তুটো ফুলৰ ডিজাইনটো সম্পূৰ্ণ মাজৰ পৰা দুভাগ হয় সম্পূৰ্ণ হৈ আহে কিন্তু আপুনি যেতিয়া ছাইডৰ পৰা বান্ধিব ছাইডৰ পৰা মানে বান্ধিলে আপুনি কোনটোৰ পৰা আৰম্ভ কৰিব সেইটো অকণমান প্ৰব্লেম হয় সেইটো কাৰণে আপুনি মানে ফুলটো শিকিবলৈ হ'লেও অকণমান কষ্ট কৰিব লাগিব মই শিকি আহিছোঁ মই প্ৰথম শিকিছোঁ মোৰ বাৰ ঘৰত বাহঁতে এনেকে কৰে যোৰহাটত যোৰহাটত শিকিছোঁ মই যোৰহাটৰ পৰা ইয়াত আহিও মই শিকিছোঁ শিকাইছোঁ মোৰ ভণ্টিক শিকাইছোঁ তাৰ পাছত মোৰ লগৰ দুজনীমানে সুধিছে মই বন্ধা ফুল দেখি গাঁৱৰ বৌহেতে আহিছে খুৰীহেঁতে আহিছে জীয়ৰীতে শিকিছোঁ বাৰু মই এইটো ফুল এতিয়া আৰু আৰু মই ইয়াতে বিয়া হৈ আহিও সেইটো ফুল বৈছোঁ বৈ মোৰ শাহুমাই শিকিছে

শিকাই দিম সকলোকে শিকাই দিম আৰু যোনে যোনে ইচ্ছা কৰে এখন কৰ্মশালা খুলিম বুলিও ভাবিছোঁ মই তাঁতশালৰ

ওচৰত হাত পাতিব নালাগে যিকোনো বিপদৰ কাৰণে সমস্যাৰ কাৰণে কিবা এটা ইনকমৰ ৰাস্তা ওলাব সেই আশা কৰি আছোঁ এতিয়া